ঐ কি কি শ্বিলঙত যাবি না তাকেটো কোনদিন যাবি তাকেতো কেনেকৈ যাবি যাওঁতে বাইক লৈ যাবি নে গাড়ী দি যাবি খৰচা কিমান হ'ব ৰে ক'ত ক'ত ক'ত ক'ত কি কি চাবি শ্বিলঙত

তাকেটো কোন দিন যা

অঁ একেলগে গোটেইখিনি যাব পাৰিম ন এই মানে এখন কালি এটা কাম কৰ আলোচনা এটা কৰ আৰু গাড়ী চাৰি বা খৰচ কিমান লাগে এখন তাত থাকপা লাগিব ৰাতি দুই ৰাতি এইখন কি কৰা যায় এখন কোন দিন যোৱা যায় সেইটোহে কথা শ্বিলঙে যাবি নে শ্বিলঙে যাবি ন শ্বিলঙে অঁ গা গা চা ধুব লাগিব তাতে যাই অঁ ডাউকীত ডাউকীত অঁ দে তেনেহ'লে মোক কালি খবৰ এটা দিবি অঁ আৰু খৰচাগিলা ক'ব লাগিব ন কিমান খৰচা হয় দে দে দে তে শ্বিলং ফিক্স নেকি শ্বিলং ফিক্স অঁ দে দে ঠিক আছে অঁ দে অঁ